ধৰ্মৰ বিষয়ে

যিটো পঢ়াশালিত ধৰ্মৰ আপোনাৰ স্কুলৰ যি পাঠ্যক্ৰমৰ এটা অংশ হয় নেকি এই প্ৰশ্নটো আপোনাৰটো উত্তৰ হ'ল

স্কুলত যিটো ধৰ্ম আমি সেই ধৰ্মটো ক'ৰপৰা পাওঁ পঢ়াশালি শিক্ষাগুৰুপৰাই পাওঁ গতিকে তাত এটা অংশ হোৱাটো অতিকে আৱশ্যক কথা হ'ল আজিৰ দিনত শিক্ষাৰ্থীসকলে নিজৰ ধৰ্মটোৰ ওপৰত জীয়াই ৰাখি থাকিবৰ কাৰণে শিক্ষাগুৰুসকলে তেখেতলোকক এই অৱদান আগবঢ়াইছে গতিকে আজি মই ভাবোঁ গতিকে ইয়াতে ধৰ্মটোৰ বিষয়ে এই পাঠ্যক্ৰমত লিপিবদ্ধ হয় এটা অংশ যদি প্ৰকৃততে ধৰ্মৰ বিষয়ে শিক্ষা প্ৰদান আমি স্কুলত শিক্ষাৰ্থীসকলক কৰিব পাৰোঁ প্ৰদান কৰিব পাৰোঁ তেতিয়াতো খুব ভাল কথা এতিয়া ভাবিছোঁ আমি এতিয়া আমি হিন্দু ধৰ্মৰ মানুহ হিচাপে আমি হিন্দু ধৰ্মটো অতি উজ্জ্বলতাৰে পালন কৰি যাব পাৰিম আৰু আমি সেই ধৰ্মটো আমি হিন্দু ধৰ্মৰ মানুহখিনি একত্ৰিত হৈ এক হৈ চলিব পাৰিম আজি একত আমাৰ যিটো দুই হৈছেগৈ সেইটো যাতে আমাৰ নাইকিয়া হৈ যাব বুলি আমি অনুভৱ কৰিছোঁ কথা হ'ল তেতিয়া তেখেতলোকে সৰু কালৰপৰাই এই পাঠ্যক্ৰমৰ যোগেদি নি ধৰ্ম কি বস্তু জ্ঞান কি বস্তু এইবোৰ যেতিয়া তেখেতলোকে জানি যাব নিশ্চয় এদিন আমি ভাবিছোঁ আমাৰ হিন্দু ধৰ্মৰ যুৱক যুৱতীসকল আইমাতৃসকল আৰু যুৱ বন্ধুসকল সকলোৱে একত্ৰিত হৈ আমাৰ সমাজসেৱা কৰিবলৈ ওলাই আহিব আৰু আমাৰ হিন্দু ধৰ্মৰ ওপৰত কোনোবাই দাগ লগাবলৈ বিচাৰিলোঁ তাৰ ওপৰত সকলোৱে যুৱক যুৱতীসকলে মাত মাতিব সেই ওপৰত আমি আপোনাৰ বাবে যিটো প্ৰশ্ন আগবাঢ়াইছে সেইটো আমি দি মত মন নহয় গতিকে মত আমি এনেকুৱা এটা পাঠ্যক্ৰমত যদি আপোনাৰ এইটো আগবঢ়ায় বা পাঠ্যক্ৰমৰ এক অংশত যদি লিপিবদ্ধ হয় তেতিয়া আমি খুব ধন্যবাদ পাম গতিকে মোৰ দৃষ্টিত এইটো বিচাৰোঁ গতিকে শিক্ষাগত অৰ্হতাৰ যোগেদি যদি আহে তেতিয়াতো খুব ভাল হ'ব বুলি ভাবি মই মোৰ এই দুআষাৰ ইমানতে সামনি মাৰিছোঁ গতিকে আমি পৰম গুৰুজনাৰ আদৰ্শমৰ্মে আপোনাৰসবক যিমানখিনি দিহা পৰামৰ্শ আগবঢ়াব পাৰিছোঁ তাক ভুল ভ্ৰান্তি হৈ যাব পাৰে অজানিতে ভুলখিনি গুৰুজনাৰ আদৰ্শৰে আমি পৰম গুৰুজনাৰ চৰণত সেৱা জনাইছোঁ কৃষ্ণ